ওজন বঢ়াবলৈ চেষ্টা কৰিবৰ বাবে গাঁৱত কিছুমান জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থা দেখা যায় আমি সেইবিলাক কৰিলে আমি বিভিন্ন ধৰণৰ মেডিচিন নোলোৱাকৈ বা আমি ডক্তৰৰ কাষ নচপাকৈ আমাৰ ওজনটো আমি বঢ়াব পাৰোঁ মানে আমি নিজৰ ওজনটো এটা সীমিত অৱস্থাত ৰাখিব পাৰোঁ ওজন কম হ'লেও আমাৰ স্ৱাস্থ্যৰ বাবে হানিকাৰক আৰু ওজন বেছি হ'লেও আমাৰ স্ৱাস্থ্যৰ বাবে হানিকাৰক যদি ওজন বেছি হয় তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে আৰু ওজন কম হ'লেও আমাৰ বিভিন্ন ধৰণৰ মানে বেমাৰে দেখা দিব পাৰে বা পাৰে নহয় আচলতে দেখা দিয়ে গতিকে সেইটো কাৰণে আমি ওজন বঢ়াবৰ বাবে চেষ্টা কৰিব লাগে গতিকে সেই ওজন বঢ়াবৰ বাবে আমি কিছুমান ঘৰুৱা ব্যৱস্থা ল'ব পাৰোঁ যেনে দৈনিক ৰাতিপুৱা যদি এগিলাচ গৰুৰ গাখীৰৰ লগত যদি এটাকৈ কল খোৱা হয় তেতিয়াও মানে ওজন বৃদ্ধি হয় যিহেতু কলত যথেষ্ট পৰিমাণে পটেছিয়াম আৰু কাৰ্বহাইড্ৰেট থাকে যিহেতু পটেছিয়াম আৰু কাৰ্বহাইড্ৰেট আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় সেইকেইটা আমি যদি সদায় দৈনন্দিন কৰি থাকোঁ ৰাতিপুৱা তেতিয়া নিশ্চয় ওজন বৃদ্ধি হ'ব আৰু মানে সীমিত এটা ওজনলৈ আমাৰ মানে ৰূপান্তৰিত হ'ব আৰু লগতে আমি নিয়মিতভাৱে ৰাতিপুৱা ব্যায়াম কৰিব লাগে যদি আমি ব্যায়াম কৰি থাকোঁ আমাৰ শৰীৰত তেজখিনি চলাচল হয় আৰু সেই যেতিয়া ব্যায়াম কৰা হয় তেতিয়া আমাৰ শৰীৰটোত মানে অলপ মানে কি আৰু অলপ চলা ফুৰা কৰা টাইপৰ হয় আৰু তেতিয়া আমাৰ মানে খাদ্যৰ প্ৰতি ৰুচি বৃদ্ধি হয় কিয়নো আমি কষ্ট কৰিলে আমাৰ ভোক লাগে এইটো এটা সঁচা কথা গতিকে আমি আজিকালিৰ দিনত মানুহৰ কষ্ট নাই বুলিয়েই ক'ব পাৰি যিহেতু আজিকালিৰ প্ৰযুক্তিবিদ্যা বহুত উন্নত হৈছে গতিকে সেইকাৰণে আমাৰ কামবিলাক খুবেই কমি গৈছে গতিকে সেইটো কথালৈ চাবলৈ গ'লে আমি সদায় ব্যায়াম কৰিব লাগে ৰাতিপুৱা সেই ব্যায়াম কৰিলে তেতিয়া আমাৰ খাদ্যৰ প্ৰতি ৰুচি বৃদ্ধি হ'ব আৰু তাৰপাছতেই আমি দুপৰীয়া যেতিয়া খাদ্য গ্ৰহণ কৰোঁ সদায় খাদ্য দুপৰীয়াৰ খাদ্য গ্ৰহণ কৰাৰ পাছত আমি পঞ্চলিশ মিনিট বা এক ঘণ্টা শুব লাগে যদি আমি সেই সময়কণ যদি তেনেদৰে শোওঁ তেতিয়াও আমাৰ ওজন বৃদ্ধি হয় দুপৰীয়া খাদ্য খোৱাৰ পাছত অলপ হ'লেও মানুহৰ কিবা টোপনিৰ এটা ভাৱ আহে সেই সময়তে যদি আমি শুই দিওঁ তেতিয়া আমাৰ এটা ভাল টোপনি হয় আৰু ভাল টোপনি আহিলে আমাৰ কি হ'ব মানে শৰীৰৰ মানে বৃদ্ধি হ'ব গতিকে আমাৰ তেতিয়াও ওজন বৃদ্ধি হ'ব তাৰপিছতেই আমি খেলা ধূলা শিশুসকলেও যদি খেলা ধূলা কৰে আৰু আজিকালি সকলোৱে খেলা ধূলা কৰিব পাৰে সেইটো শিশুসকলে বুলি কথা নাই ডাঙৰ মানুহেও খেলা ধূলা কৰিব পাৰে সেই খেলা ধূলা কৰাৰ পাছত মানে অলপ শৰীৰটোত কিবা এটা নহয় কিবা এটা এটা আনন্দ লাগে বা ভাল লাগে ফূৰ্তি লাগে সেই আনন্দত মানে আমাৰ টোপনিখিনি ভাল কৰে মানে বিভিন্ন চিন্তা কৰি থাকিলে আমাৰ কি হয় মানে টোপনি নাহে আৰু তাৰ বাবে আমাৰ শৰীৰত মানে বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে সেইকাৰণে আমাৰ যিমান গ্ৰ'থ কৰিব লাগে আমি সিমান কৰিব নোৱাৰোঁ আৰু আমি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খায়েই থাকিব লাগে সেইখিনি খাই থাকিলে আমাৰ মানে ওজন বৃদ্ধি হয় আৰু লগতে আমি সেউজীয়া শাক পাচলি এইখিনিতো অতিকৈ খোৱা প্ৰয়োজন আজিকালি দেখা গৈছে যে বহুত মানুহে সেউজীয়া শাক পাচলি নাখায় আৰু লগতে এইটো যে মানে সেউজীয়া শাক পাচলি আমি বিশেষকৈ আজিকালি বজাৰৰ পৰা কিনা খাওঁ সেইখিনি মানে সাৰ বিভিন্ন ধৰণৰ সাৰ দিয়া থাকে তাৰ বেছিকে সি ডাঙৰ হ'বৰ কাৰণে গতিকে সেইখিনি আমি অলপ বৰ্জন কৰিব লাগে পৰাপক্ষত আমি ঘৰতে কৰি শাক পাচলি কৰিব লাগে আৰু সেই সেউজীয়া শাক পাচলি যদি নিয়মিত খোৱা হয় তেতিয়া আমাৰ মানে ওজন বৃদ্ধি হয় ওজন বৃদ্ধিত মানে সেইখিনিয়ে সহায় কৰে আৰু লগতে আমি বিভিন্ন ধৰণৰ প্ৰ'টিন জাতীয় খাদ্য খাই থাকিব লাগে আৰু সময়ে সময়ে যেতিয়া আমাৰ ভোক লাগে তেতিয়াই আমি খাদ্য খাব লাগে আমাৰ বহুত দেখা যায় যে আমাৰ ভোক লাগিলেও আমি খাদ্য নাখাওঁ মানে বিভিন্ন ধৰণৰ কামত আমি ব্যস্ত হৈ থাকোঁ আজিকালি সকলোৱে কামত বহুত ব্যস্ত হৈ থাকে যাৰ বাবে নিজৰ শৰীৰৰ যত্ন ল'ব নোৱাৰে গতিকে সেইখিনি যদি বৰ্জন নকৰি আপোনালোকে নিজৰ গুৰুত্ব দিয়ে তেতিয়াও আমাৰ মানে বৃদ্ধি হ'ব ওজন আৰু লগতে আমি খোজকাঢ়িবও লাগে খোজকাঢ়িলেও আমাৰ কি হয় মানে খোজকাঢ়িলেও আমাৰ তেতিয়া শৰীৰত মানে কাম কৰা হয় গতিকে তেতিয়াও আমাৰ ভোক লাগে আৰু ভোক লাগিলে তেতিয়া আমাৰ আমি যদি খাদ্য খাওঁ তেতিয়া আমাৰ ওজন নিশ্চয় বৃদ্ধি হ'ব আৰু খোৱা বোৱাৰ প্ৰতি আমি অতিকে গুৰুত্ব দিবলগীয়া দিব লাগে যিহেতু তেতিয়াহে আমাৰ শৰীৰটোৱে মানে শৰীৰটোৰ বিকাশত সহায় হয় আৰু লগতে আমি নিয়মিতভাৱে পানী খাই থাকিব লাগে সময়ে সময়ে ত' তেনেদৰে যদি আমি কৰোঁ তেতিয়া আমাৰ নিশ্চয় আমি এটা মানে বিচৰা এটা ওজনত থাকিব পাৰোঁ সেইকাৰণে মই ভাবোঁ যে আমি ৰাতিপুৱা সোনকালে শুই উঠাৰ দৰকাৰ যিহেতু আজিকালি দেখা যায় যে মানুহ প্ৰায় মানুহবিলাকে ছাত্ৰ ছাত্ৰীসকলে ৰাতি দেৰিলৈকৈ মানে তিনিটা চাৰিটা বজালৈকে নিজৰ কাম কৰে পঢ়া শুনা যিকোনো ধৰণৰ কামখিনি কৰে আৰু তাৰ পিছতহে শোৱে তেতিয়া আমি ৰাতিপুৱা দেৰিকৈ সাৰ পাওঁ বা দেৰিকৈ উঠো গতিকে সেইটো অভ্যাস সলনি কৰাৰ প্ৰয়োজন বুলি মই ভাবোঁ গতিকে ঠিক তেনেদৰে যদি আমি নিয়মিতভাৱে এই কামখিনি কৰি যাওঁ তেতিয়া আমাৰ নিশ্চয় ওজন বাঢ়িব আৰু এইখিনিয়ে হৈছে আমাৰ গাঁৱত বা ঘৰত মানে ওজন বঢ়াবলৈ চেষ্টা কৰা এটা ব্যৱস্থা বুলি মই ভাবোঁ